বাইক বা মটৰচাইকেল চলাওঁতে আপুনি স্বাধীনতা অনুভৱ কৰা বৰ্ণনা বিষয়ে অলপ বৰ্ণনা কৰা এতিয়া বাইকখন চলাওঁতে স্বাধীনতা বুলি ক'বলৈ গ'লে আমি এইডোখৰ জেগাতে পেচাব কৰিব লাগিছে আমি ৰখিব পাৰোঁ বা ক'ৰবাত পানী এটোপা খাবলৈ মন গৈছে চাহ একাপ খাবলৈ মন গৈছে এইবিলাকত আমাৰ স্বাধীনতা হয় বাছত গ'লে আপোনাৰ সেইটো স্বাধীনতা নহয় বাছত গ'লে গ'লে য'তে য'ত ষ্টপ আহে তাত ৰখাব য'ত ৰখিবলৈ হয় তাতে ৰখিব কিন্তু বাইক চলাওঁতে আমাৰ স্বাধীনতা অনুভৱ এইটোৱে হয় সেইটো আমি নিজৰববীয়া ব্যক্তিগত বস্তু সেইকাৰণে আমাৰ স্বাধীনতাটো আমাৰ স্বাধীনতা হয় মানে কিয় এতিয়া গৈ থাকিলে ক'লে আমি ৰখিবলৈ ক'ৰবাত পানী এটোপা পিয়াহ লাগিছে বা তামোল এখন খাবলৈ হ'লেও আমি ৰখিব পাৰোঁ কোনোবা লগৰ ল'ৰাক লগ পালে ক'লে ৰখি কথা পাতিব পাৰোঁ আৰু কোনোবা চিনাকি মানুহ ওলালে ক'লে আমি কথা পাতিব পাৰোঁ আৰু আৰু এতিয়া আপোনাৰ ক'ৰবাত পথাৰ গলি ৰাস্তাত হ'লেও বা এই গাড়ী ডাঙৰ গাড়ী নোসোমালে আমি বাইকখন ধুনীয়া কাৰণে তালৈকে লৈ যাব পাৰোঁ আৰু ফুৰোতে আমাৰ চলাই ক'বালে ফুৰিবলৈ যাওঁতে চলাই ভাল লাগে অলপ আমাৰ মনটো ভাল লাগে চলাবলৈ বহুত ভাল কৰি ভাল মানে চলায়ো ভাল লাগে কা স্বাধীনতাটো নিজস্ব নিজস্ব বস্তু এটা নিজে আমি যেতিয়াই মন যায় তেতিয়াই আহিব পাৰোঁ ক'বাত ফুৰিবলৈ গ'লে আমাক কোনো সময়ৰ হিচাপ নাথাকে বোলে বাছত আহিলে ক'লে আমি সময়মতে আহিব লাগিব ট্ৰেইনতে হওক বা বাছতে হওক আমি সময়মতে এটা সময় এটা নিৰ্ধাৰিত থাকে সেই নিৰ্ধাৰিত সময়মতে আমি অহা যোৱা কৰিব লাগিব বাছত বা চাইকেলত হ'লে বাছত বা ট্ৰেইনত হ'লে ক'লে আমি এতিয়া নিজৰ বাইকখন লৈ গ'লে ক'লে আমাৰ একো সময় সময় একো নেথাকে মানে আমি যেতিয়াই মন যায় আমি তেতিয়াই আহিব পাৰোঁ বা যাব পাৰোঁ ক'বালে মন গৈছে যাব সোমাব পাৰোঁ এতিয়া একো ক'বাত গাঁও এৰিয়াত যদি আমি য'ত বাছ ট্ৰেন্সপৰ্টৰ সুবিধা নাই বা ট্ৰেইনৰ সুবিধা নাই এনেকুৱাত বাইক এখন লৈ গ'লে আমাৰ বহুত সুবিধা হয় এতিয়া বাইকখন লৈ গ'লে গ'লে আমাৰ এতিয়া কোনো সময়মতে সময়ৰ প্ৰতি লক্ষ্য ৰখি থাকিব নালাগে ইমানটো সময়তে বোলে আমি যাব লাগিব বাছখন ধৰিবলে বা ইমানটো সময়তে গৈ পিনে আমি ট্ৰেইনখন ধৰিবগে লাগিব সেইটো কথা আমাৰ মনলৈ নাহে তেতিয়া বাইকখন লৈ গ'লে বাইকখন লৈ গ'লে এইটো হয় আমি যেতিয়াই মন যায় তেতিয়াই আমি ওলাব আহিব পাওঁ বা ৰাতিয়ে হওক বা দিনে হওক এইটো একো কথা নাই মানে আমি যেতিয়াই মন যায় তেতিয়াই ধুনীয়াকে আহিব পাৰোঁ ৰ'ব পাৰোঁ খাব পাৰোঁ স্বাধীনতাটো ইয়াত আমাক বেছি ভালকে হয় এতিয়া আমাৰ ফুৰিবলৈ গ'লেও এতিয়া আপোনাৰ বেলেগতকে অলপ কম খৰচ হয় আমি বোলে ক'বাত দূৰলৈ জেগালে ফুৰিবলে গৈছোঁ তেনেকে তেনে আমি য'ত বন যায় একদম ধুনীয়াকে গৈ আপোনাৰ হোটেলত থাকিবলৈ হ'লেও বা কিবা কৰিবলৈ হ'লেও আমাৰ একো সময়মতে সময়ৰ কাৰণে চিন্তা নাই নিজৰ স্বাধীনতা হিচাপত আমি ঘূৰি ফুৰিব পাৰোঁ আৰু এতিয়া আপোনাৰ মটৰ চাইকেলখন লৈ গ'লে ক'লে এতিয়া আমি ক'ৰবাত বেপাৰ বাণিজ্য কৰিবলৈ হ'লেও আপোনাৰ স্বাধীনতা এটা হয় আমি কি কয় বেলেগৰ ওপৰত আশা কৰি থাকিব নালাগে বাইকখন লৈ গ'লে ক'লে ধুনীয়াকে আমি বেপাৰ বাণিজ্যটো আমাৰ সহায় হয় স্বাধীনতামূলকভাৱে আপোনাৰ এইটো কৰিব পাৰোঁ সেইটো বেপাৰত ঘূৰি ফুৰিব পাৰোঁ তেলৰ আপোনাৰ ইমান খৰচটো কম হৈ যায় এখন সাধাৰণ বাইক হ'লে গ'লে আৰু তেলৰ খৰচটো কমাৰ লগতে আমাৰ বেপাৰ বাণিজ্যটো সা সুবিধা হয় বেপাৰ আমি কৰিবলৈ হ'লে গ'লে এতিয়া কম পইচা পালে ক'লেও দিনটোত এশ টকীয়া এটা বেপাৰ কৰিবলৈ থাকিলে ক'লেও নিজলে এই বাইকখন হ'লে ক'লে নিজৰ স্বাধীনতা হিচাপত ভাল হয় আৰু আৰু দ্বিতীয়তে চবৰ ক্ষেত্ৰতে স্বাধীনতা নিচিনাই হয় বেপাৰটো বেপাৰী ক'ৰবাত ফুৰিবলৈ গ'লে হ'লেও এতিয়া তেলৰ কথাও চিন্তা নাই ইমান পইচা পাতিও বোলে তেল গাড়ীখনত বাইকখনত তেল আছে পইচা নহ'লে ক'লেও আমি ঘূৰি ফুৰিব পৰা হয় তেনেকে আৰু ক'বালে ওলাই গ'লে ক'লে এতিয়া বাছে চাছে আপোনাৰ হাজাৰ টকা ওপৰত লাগি যায় কাৰণ বাছত থাকিলে গ'লে কি হয় টাইম ইজ মণি মানে টাইম ইজ ভেলু সেইকাৰণে মানে বাইকখন লৈ গ'লে ক'লে আপুনি ক'ৰবাত ফচিবলগীয়া নহয় তেনেকে বহুত দেৰিলৈকে বাছৰ কাৰণে ৰখিব নালাগে ট্ৰেনৰ কাৰণে ৰখিব নালাগে আৰু আমি বাইকখন লৈ গ'লে গ'লে যেতিয়াই মন যাওঁ সেইটো আগতেও কৈছোঁ ভাল এটা অনুভৱ হয় আৰু মাইণ্ডটো ফ্ৰেছ হৈ থাকে বাইকখন চলাই গৈ থাকিলে গ'লে আপোনাৰ আৰু তাৰ দ্বিতীয়তে বাইকখন দৈনন্দিন জীৱনত আমাৰ এটা লাগতিয়াল সম্পদ সেইটো হিচাপততো বাইকখন আমাৰ কাৰণে বহুত ভাল আৰু স্বাধীনতাটো বহুতে বেছি বিশেষ হয় এতিয়া কেতিয়াবা বেমাৰ আজাৰ হ'লেও ক'লেও নিজৰ বোলে গাড়ীৰ কাৰণে অসুবিধা হৈছে তেতিয়া আমি বাইকখন লৈ হ'লেও আমি মেডিকেলত গৈ পিনে ধুনীয়া অহা যোৱা কৰিব পাৰোঁ তাতো আমাৰ গাড়ী এখন ল'লে ভাড়াত লৈ গ'লে ক'লে দিন দিনটোৰ কাৰণে বহুত কিটকা পইচা আমি গাড়ী মালিকক দিবলগীয়া হয় আৰু বাইকখন নিজৰ হাতত থাকিলে ক'লে আপোনাৰ তেলৰ খৰচটোহে যায় আৰু গাড়ীও ভাড়া কাৰণে আমি পইচা দিব লগা নহয় সেইটো কাৰণে আমাৰ বহুতেই স্বাধীনতাভাৱে আমি বাইকখন ব্যৱহাৰ কৰিব পাৰোঁ আৰু বাইকখন থাকিলে ক'লে অকল আলহী ফুৰা বা আপোনাৰ হেৰিয়েটোৱে নহয় কি কয় বেপাৰ বাণিজ্যই নহয় আমাক বহুত ক্ষেত্ৰতে বাইকখন আমাৰ প্ৰয়োজনীয় হয় আৰু স্বাধীনতাটো সিহঁতে আমাৰ স্বাধীনতা নিজৰ যেতিয়া নেকি ব্যৱহাৰ কৰিব পৰা কাৰণে আমাৰ সেইটো স্বাধীনতা টো বেছি যেন মই অনুভৱ কৰোঁ আৰু বাইকখনত অকল আপোনাৰ বেপাৰ বাণিজ্য অকল চলাফুৰা কাৰণতে ব্যৱহাৰ কৰিলে নহ'ব বহুত ভাল উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে বাইকখনত যদি আপুনি অলপমান স্পীডত বা চেঙেলীয়া ল'ৰা ডেকা ল'ৰা নিখীয়া যদি আপুনি উদ্ভণ্ডালি কৰি মানে চলায় বা ট্ৰেফিক ৰুল অকল মানি নচলে আপুনি তাত আপোনাৰ বিপদো আছে বিপদটো কেনেকুৱা বুলি ক'লে আপোনাৰ এতিয়া প্ৰত্যেক বছৰে বাইক এক্সিডেণ্টত হৈ বহুতৰ মৃত্যু হয় আমি সেইটো বা চাবলগীয়া কথা বা ভাবিবলগীয়া কথা নিজৰ এটা ব্যক্তিগত বস্তু ব্যক্তিগতভাৱে চলাব লাগে আৰু ব্যক্তিগত নিজক পৰিচয় বা আপোনাৰ নিজৰ কনফিডেঞ্চৰ ওপৰত চলাব লাগে বস্তু বাইক আৰু সেই এক্সিডেণ্ট হোৱা কাৰণ হ'ল ই বেছি অ'ভাৰ স্পীড বা হেৰি মাদক দ্ৰব্য সেৱন কৰি চলায় সেনেকুৱা ক্ষেত্ৰত সেইবিলাক বস্তু ব্যৱহাৰ কৰিব নালাগে এতিয়া ভাল যদি ব্যৱহাৰ কৰে তাৰ উপকাৰিতা বহুত আৰু যদি আপুনি বোলে বেয়াকে চলাইছে তেতিয়া আপোনাৰ অপকাৰিতা বহুত কাৰণ বাইক চলাই প্ৰত্যেক বছৰে বহুত সৰু সৰু ল'ৰা বা ডাঙৰ মানুহ সৰু সৰু লোৱা মৃত্যুৰ মুখত পৰিছে তেনেস্থলত অপকাৰিতাও বহুত দেখিছোঁ কিন্তু সুবিধাও বহুত আছে উপকাৰিতা বাইকখন নাথাকিলে আপোনাৰ দৈনন্দিন জীৱনত কিবা এটা আধ আধৰুৱা আধৰুৱা যেন আমাৰ অনুভৱ হয় সেই গতিকেলৈ বাইকখনটো লাগেই কিন্তু সৎ কামত ব্যৱহাৰ কৰিব লাগে অসৎ কামত নহয় আৰু ভাল কাম কৰি গ'লেতো বাইকখন সদায়ে ভাল বেয়া কামত কৰিলে ক'লেতো বেয়াটো কিমান হয় আপুনি নিজে নিজে সেইতো চাবলগীয়া কথা সেইকাৰণে সদায় বস্তুটো ব্যৱহাৰৰ ওপৰত ব্যৱহাৰ কৰিব লাগে আপোনাৰ স্বাধীনতাটোতো তাত আছেই বাইকখন আমি সেইদিনাখন আমি এতিয়া আপোনাৰ ফুৰিবলৈ গৈছোঁ আপুনি মায়োদিয়া ফালে মায়োদিয়া আনিনি গৈছোঁ বাইক লৈ ফুৰিবলে বাইকখন লৈ পেলাই ফুৰিছোঁ আমি ইয়াৰ পৰা আমি কম কমেও আঠশ হাজাৰ কিলোমিটাৰৰ ওপৰত আমি আপ ডাউন কৰিছোঁ তেনে আমাক বাইকখনে বাইকখনৰ পৰা আমাৰ বহুত কণ সুবিধা আছে গাড়ী এখন লৈ গ'লে আমাৰ বহুত টকা খৰচা হ'ল এদিন কিন্তু বাইক লৈ যোৱাৰ কাৰণে আমাৰ বহুত কম খৰচ হৈছে আৰু আমি য'ত মন যায় আমি উপভোগ কৰি গৈ আছোঁ ধুনীয়াকে আৰু বাছত হয়তো বাছত যোৱাহেঁতেন বা আমি বেলেগত যোৱা হেন গাড়ীটো লৈ আমি সেইটো সৌন্দৰ্য আমি উপভোগ কৰিবলৈ নাপালোঁহেতেন সেইকাৰণে বাইক এখন থাকিলে ক'লে সেইবিলাক ক্ষেত্ৰতো বহুত ভাল হয় আপুনি জীৱনত নেদেখিবলগীয়া বস্তু বাইকত আপুনি গ'লে ক'লে দেখিবলৈ পায় আপুনি ক'বাত বোলে সোমাই আছে কিবা এটা বস্তু সেইটো আপুনি গৈ মানে কি কয় বাইক বা গাড়ীত বা নহ'লে আপোনাৰ বাছত ট্ৰেইনত গ'লে গ'লে আপুনি সেইটো বস্তু আপুনি দেখিবলৈ হয়তো নেপালেহেঁতেন আমি বাইকখন লৈ যোৱাৰ কাৰণে গলিত সোমাই মেলি আমি বহুত ভাল বস্তু কিছুমান আমি দেখিবলৈ পাইছোঁ আৰু সেইটো কাৰণে বাইকখনৰ উপকাৰিতা বহুত সেইটো কাৰণে আমি বাইকখনত প্ৰিফাৰ কৰোঁ কি কয় ভাল এটা বস্তু কি কয় ভালকে সদায় যদি আপুনি চলাব জানে বা স্বাধীনতাৰ নিচিনাকে আপুনি ব্যৱহাৰ কৰে সেইটো কাৰণে বহুত ভাল কিন্তু গাড়ী এখনত তাৰমানে কি হয় সেইটো আপুনি এখন ক'ৰবাত ফুৰিবলৈ গৈছে ফুৰিবলৈ যাওঁতে গাড়ীখনো আপুনি কিন্তু মালিকক সেইটো সময়ত আহি পানে আপুনি ঘূৰাই দিবহিয়ে লাগিব আৰু সেই ঘূৰাই দিয়াত দিবহি লাগিব মানে সময় এটা নিৰ্ধাৰিত থাকে বোলে আপুনি আজি বোলে এক তাৰিখে নিছে তিন তাৰিখে আপুনি ঘূৰাই দিবহি লাগিব ক'ৰবাত ফুৰিবলে কিন্তু বাইকৰ ক্ষেত্ৰত সেইটো নহয় নিজৰ এটা বস্তু আপুনি যেতিয়াই মন যায় তেতিয়াই আপুনি দিব পাৰিব আৰু সেইটো থ'বলৈও জেগাত বেছি নালাগে এই সৰু বান্দা এডোখতে সোমাই যায় গাড়ী এখন হ'লে নহ'ব সেইটো কিন্তু আপুনি ঘৰৰ ভিতৰতো থৈ পিনে ৰাখিব পাৰে বৰষুণত বোলে বা ৰ'দত নুশুকাবলে বাইক গাড়ীৰ ক্ষেত্ৰত সেইটো নহ'ব গাড়ী এটা নিৰ্দিষ্ট এটা ঘৰ লাগিব গেৰেজ সেইটো কাৰণে বাইকখন আপুনি ৰ'দ ক'বা গছৰ তলত হ'লেও আপুনি ছাঁত লুকুৱাই ৰাখিব পাৰিব সেইটো কাৰণে বাইকখনৰ স্বাধীনতা বহুত বেছি ভাল আৰু সেইটো আপুনি নিজৰ লগতে থৈ দিওঁ বুলি ক'লোঁ থৈ দিব পাৰি ধুনীয়া কেনে আৰু মেইন মেইনটেনেন্সৰ খৰচা কম স্বাধীনতা তাতো ভাল আপোনাৰ তেল ভৰালে ম'বিল ভঁৰালে বছ সিমানেই মেইনটেনেন্স ব্ৰেক সলাব লাগে বছৰেকত স্বাধীনতাত ভাল

বাইকখন থাকিলে বহুতেই ভাল হয় স্বাধীনতা আৰু এটাত কিছুমান আছে আপোনাৰ এতিয়া মেডিকেলতে বা হ'ল আপোনাৰ কেইবাত অহা যোৱা কৰিব লগা হয় বেটেৰী ৰিক্সাত আপোনাৰ বহু টকা খৰচা হৈ যায় এইখন ফাৰ্মেচীৰ পৰা সিখন ফাৰ্মেচীলৈ গ'লে গ'লে আপোনাৰ বেটেৰী ৰিক্সাত যাব লাগে অকমান যদি আঁতৰত থাকে তেতিয়া আপোনাৰ বিছ টকা ত্ৰিছ টকা কিলোমিটাৰত লৈ লয় কিন্তু বাইকৰ নিজৰ বাইকখন থাকিলে আপোনাৰ সিমানটো খৰচা নহয় খৰচা বহু কম হয় আপোনাৰ এক কিলোমিটাৰ যাবলে তেলৰ পইচাটো কিমান লাগিছে তাতে সেয়ে সেয়া পইচাটো বাচি যায় আমাৰ সেই বিছ টকা বাচিলে গ'লেও আমাৰ চাহ একাপৰ দামটো ওলাই যায় আৰু কি কয় সেই বেটেৰী ৰিক্সাত বাইকখনত যদি গ'লে গ'লে সেইটো এটা স্বাধীনতা এটা বুজায় আৰু তাতো পইচা বহুত ৰাহি হয় সেই ৰাহি কৰিব পৰা যায় স্বাধীনতাটো সেইফালেও ভাল বহুত বেছিয়ে ভাল আৰু কি কয় আপোনাৰ বোলে ক'ৰবাত টাউনলে গ'ল ইডখৰ পৰা সিডখলে আপোনাৰ যাবলৈ বেটেৰি ৰিক্সাই ল'ব লাগিব বাছটো তাত খুব কমেই চলে টাউন এৰিয়াত এতিয়া আপোনাৰ বোলে এইখন দোকানত আপোনাৰ কিবা এটা ল'বলৈ গ'ল সেইটো বস্তু আপুনি নেপালে আকৌ বেটেৰী ৰিক্সাত দি যক তাতো পইচা আপোনাৰ খৰচা হয় সেইকাৰণে বাইকখন লৈ গ'লে গ'লে আপুনি য'ত মন যায় তাতে ৰখিব ৰখাব পাৰে সেইটো এটা স্বাধীনতা আৰু মেডিকেলতো ক'লোৱে বেপাৰ বাণিজ্য হৈ গ'ল আৰু গাঁৱত আপোনাৰ ইফালৰ পৰা ইফালে ঘূৰি ফুৰিবলৈ হ'লেও আপোনাৰ খোজকাঢ়িটো বহুত সময়ৰ প্ৰয়োজন হয় তাতে আপোনাৰ বাইকখন থাকিলে ক'লে গাঁৱৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিবলৈ বা কিবা কিবি কৰি ফুৰিবলৈ চাবলে মেলিবলৈ বা নিজৰ বেপাৰ ব্যৱসায়বিলাকো বা আপোনাৰ ফাৰ্ম চাম এইবোৰলে গৈ থাকিবলৈ খেতি পথাৰ সেইবিলাক ঘূৰি ফুৰিবলে বাইকখন ত' বহুত প্ৰয়োজন হয় আৰু সেইবিলাকত ঘূৰি ফুৰিবলৈ হ'লেও ভাল কি কয় তেলতে হওক বা কিবাতে হওক গাড়ী এখন লৈ গ'লে ক'লে আপোনাৰ কি কয় পইচাটো বেছি খৰচা হয় তেলত বেছি পইচা যায়গে আপোনাৰ বাইকখন থাকিলে ক'লে তাত ইমান পইচাটো নালাগে তেলটো থাকিলে আপুনি ধুনীয়াকে ঘূৰি মেলি আপুনি অহা যোৱা কৰি থাকিব পাৰে তাতো আমাৰ স্বাধীনতাটো বহুতেই ভাল আৰু আমাৰ লগৰ লগৰবোৰৰ লগতো ক'ৰবাত ক'ৰবাত ফুৰিবলে বা কিবা এটা কামত সেইটোত আমাৰ বাইকখন বহুত স্বাধীনতা আমাক অৰিহণা দিছে আৰু বাইকখন থকাৰ পৰা আমাৰ আমি এক্টিভ হ'ব পাৰিছোঁ বা কিবা এটা ক'ৰবাত নজনা কথা এটাও কিবা জানিব পাৰিছোঁ চলাওঁতে বা ক'বালে টাউনলে যাবলৈ বা কিবা এটা হওক বজাৰ সামৰণি কৰিবলৈ আমাৰ অকল বাইকখনে প্ৰয়োজন হয় এতিয়া বজাৰ কৰিবলৈ গ'লে ক'লেও আমাৰ এতিয়া বহুত সুবিধা হয় বহুত ক্ষেত্ৰত আমাৰ সুবিধা হয় আৰু স্বাধীনতা হৈ থাকে এতিয়া আমি ক'ৰবাত যদি আকৌ ফুৰিবলে যাওঁ তাতো আমাৰ বহুত কণেই সুবিধা হয় ক'ৰবাত এতিয়া স্বাধীনতা বুলি ক'বলৈ গ'লে আপোনাৰ এতিয়া কি কয় ক'ৰবাত ফুৰিবলৈ গৈছোঁ আজি মই ফুৰিবলৈ যাওঁতে আমাৰ ক'ৰবাত চাহ খোৱা বা তামোল খোৱা এইবিলাকত আমি ৰখি ধুনীয়াকে কৰি মেলি আমি গৈ থাকিব পাৰোঁ আৰু বাইক চলালে গ'লে মোডটো ভাল হৈ থাকে ফ্ৰেছ হৈ ফ্ৰেছ লাগে বাইকত গ'লে গ'লে আপোনাৰ ক'বাত ৰখাই ৰখাই যায় আপোনাৰ এই দুই মিনিট বা তিনি মিনিট গাড়ীখন চলেহে আকৌ ৰখাই ৰখাই মানে গ'লে আপোনাৰ ম মাইণ্ডটো কিবা কেতিয়া পামগৈ কেতিয়া পামগৈ এনেকুৱা লাগি থাকে আৰু মাইণ্ডটো ভাল লাগি নেথাকে কিন্তু বাইকখনৰ লগত তেনেকুৱা ক্ষেত্ৰত আমাৰ আজিলৈকে নহয় আপুনি ধুনীয়াকে গৈছে গৈছোঁ গৈ মেলি ৰখিবলে মন গৈছে ৰখিছোঁ কি কয় যাবলে মন গৈছে গৈছোঁ মোড মাইণ্ডটো ভাল হৈ থাকে সময়ো বহুত ৰাহি হয় বহুতে ভাল বাইকখনত স্বাধীনতাটো আৰু সেইটো কাৰণে গতিকেলৈ বাইকখনত বহুত স্বাধীনতা আছে স্বাধীনতা থকাৰ বাবে আমি ইমানকণ বহুত সময় বাচে সময় বচাৰ লগতে আমাৰ আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আমি গুছি আহিব পাৰোঁ বোলে আজি বোলে ঘৰত ফুৰিবলে গৈছোঁ ক'ৰবাত আজি বোলে ৰাতিপুৱা ঘৰত ইমাৰ্জেঞ্চি কাম আহিলে কিন্তু তেনে থলত আপুনি গাড়ী বা কিবা আপুনি নাপায় সময়মতে এইটো আপোনাৰ ৰাতি কেতিয়া গ'ল তেতিয়া যাতায়তৰ ব্যৱস্থাটো বোলে এইটো যিটো কণ্টেক্ট সেইবিলাক আমি গাড়ী নেপাওঁ তেনে ক্ষেত্ৰত সেইটো ক্ষেত্ৰত আমি নিজৰ বাইকখন থাকিলে ক'লে আমি ৰাতি এটা বজাত হ'লেও আমাৰ ঘৰত যদি কিবা ইম্পৰ্টেণ্ট কাম ওলায় বা কিবা এটা হৈ যায় ঘৰৰ বিপদ এটা হৈ যায় তেতিয়া আমি বাইকখন লৈ ৰাতিও আমি ক'বালৈ যাবও পাৰোঁ বা আহিব পাৰোঁ সেইবিলাকত আমাৰ বহুতেই স্বাধীনতা থাকে নিজৰ ব্যক্তিগত বস্তু হিচাপে বা স্বাধীনতা এটা থাকে আপুনি যেতিয়াই মন যায় তেতিয়াই আপুনি অহা যোৱা কৰি থাকিব পাৰোঁ ধুনীয়াকে কাকো ডিষ্টাৰ্ৱ নিদিয়া কেনে বা সেইটো গতিকেলৈ আমাৰ বাইকখন বহুতেই লাগতীয়াল আৰু স্বাধীনতা এটা হয় সেইটো ক্ষেত্ৰত